অ' দাদা আপুনি এতিয়া ক'ত আছে মই জালুকবাৰীত যাব লাগিছিল মই এতিয়া পানবজাৰত ৰখি আছোঁ পানবজাৰ আহি পাওঁতে আপোনাৰ কিমান সময় লাগিব